আমি নামঘৰ যাওঁ নামঘৰত গৈ সেৱা লওঁ আমি অসমীয়া সাজ পোচাক মেখেলা চাদৰ পিন্ধিকেনে নামঘৰ যাওঁ নামঘৰত তামোল পাণ চাকি বন্তি জলাই ধূপ ধুনা জলাই সেৱা কৰো নিজৰ মনত থকা ভাৱসমূহ ভগৱানৰ আগৰত কওঁ যিখিনি আমি বেলেগ আন কাৰো আগত ক'ব নোৱাৰো সেই কথাখিনি আমি ভগৱানৰ ওচৰত গৈ নিজৰ মনোভাৱখিনি প্ৰকাশ কৰোগে তেওঁৰ পৰা কিবা বিচাৰো যাতে আমি সেই বস্তুটো পাওঁ কিবা যিকোনো আমি ক'ৰবালৈ গ'লে ভাল হওক যাতে তাত গৈ একো যাতে প্ৰব্লেম নহয় আমাৰ তেনেকুৱাকৈ ক'বালৈ যাব হ'লেও আমি ভৱগানৰ ওচৰত সেৱা লৈ যাওঁ ক'ৰবাত কিবা কৰিবলৈ হ'লেও আমি সদাই ভগৱানৰ নাম লৈ আৰম্ভ কৰো যিকোনো ক্ষেত্ৰত আমাৰ গুৱাহাটিতেই কামাখ্যা মন্দিৰ শিৱসাগৰত শিৱ দ'ল ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ তিনিচুকীয়াত টিলিঙা মন্দিৰ এনেদৰে বহুত ধৰণৰ পৱিত্ৰ পৱিত্ৰ স্থান আছে যিসমূহত বহুত লোকে গৈ সেৱা কৰে নিজৰ মনৰ ভাৱ তেওঁলোকৰ আগত প্ৰকাশ কৰে বহুতো কথা ক'বলৈ চায় সেৱা কৰি ধূপ ধুনা আদি জলাইকেনে নিজৰ ভাৱসমূহ তেওঁলোকৰ আগত কয় বেলেগ আন কাৰো আগত ক'ব নোৱাৰিলেও তেওঁলোকে ভগৱানৰ আগত নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰি তেওঁলোকে নিজে বিচৰা বস্তুটো যাতে পায় তাৰবাবে বহুতো আশা লৈ যায় বহুলোকে মনত থকা ভাৱসমূহ প্ৰায় সকলো লোকে চবৰ আগত ক'ব নোৱাৰে কিন্তু তেওঁলোকে তাত গৈ সেই পৱিত্ৰ স্থানত গৈ মনৰ ভাৱখিনি কৈ নিজৰ মনৰ কথাখিনি কৈ নিজৰ মনটো